হেল্ল' অ শুনিছে আপোনালোকে আপোনালোকে খেতি বাতি কৰেনে অ এনে ফা ফাৰ্মৰ কেনেকুৱা হেৰি হয় হয় হয় হয় আপুনি এই আপোনাৰ বজাৰখন যিখন ভাল বজাৰ পাইছেনে আপোনালোকে

অ এনে গ্ৰাহকৰ হেৰিটো উচিত মূল্যটো পাইছেনে আপোনালোকে অ আৰু এনে আপোনালোকৰ সুবিধা অসুবিধাবোৰ কেনেকুৱা হয় হয়নি অ হয় হয় চালানি বস্তু মানে সস্তাত দি দিয়েনি কম মূল্যত অ অ অ তেনেকুৱা হয় ন' সেইখিনি অলপ আপোনালোকক দিগদাৰ কৰে ইভাগে আপোনালোকে বজাৰ মূল্যটো যদি উচিত নাহে তেতিয়া উচিত মূল্যতে পাব ন' অ বাকী আৰু আপোনালোকৰ কি কি অসুবিধাৰ সন্মুখীন হয় বাৰু হয় হয় অ অ অ হয় হয়

হয় হয় হয় ঠিক আছে বাৰু দেই সেইখিনি বাৰু চেষ্টা কৰা হ'ব ঠিক আছে